আমাৰ গাঁৱত বিয়া বন্দৱস্ত কৰাৰ সময়ত ধৰি লওক ছোৱালী যদি ল'ৰা ঘৰৰ মানুহে আগতীয়াকৈ পচন্দ কৰি থৈছে বা ছোৱালীক ল'ৰাই যদি আগতেই পচন্দ কৰি থৈছে বা যদি নায়ো কৰা কোনোবা আত্মীয় কুটুমৰ জৰিয়তে যদি কথাখিনি আগবাঢ়ে তেতিয়া প্ৰথমতে ল'ৰাঘৰৰ পৰা ছোৱালীঘৰলৈ খবৰ দিয়া হয় যে আমি আমুক দিনা আপোনালোকৰ ছোৱালীজনীক চাবলৈ ছোৱালীজনী চাবলৈ যাম তাৰ পৰা সেইমৰ্মে আপোনাৰ ছোৱালীঘৰৰ স পৰাও যদি সহমত প্ৰকাশ কৰে সময় সুবিধা বুজি তেতিয়া যায় গৈ পেলানি কথা বতৰা পাতে আৰু এনেকৈ চাব আহিলোঁ ছোৱালীও হেৰি কৰে ওলাই আহে আপোনাৰ ল'ৰাও যায় ঘৰৰ ছোৱালীঘৰৰ মাক বাপেক পৰিয়াল কুটুম মিতিৰ কুটুমৰ লগত ল'ৰাঘৰৰ মিতিৰ কুটুমৰ মাক বাপেকৰ লগত কথা বতৰা হয় তাৰ পৰা ল'ৰাকে ছোৱালীকে আছুতীয়াকৈ কথা পাতিবলৈও দিয়া হয় তেনেকৈ আগবাঢ়ে আৰু যদি দুইঘৰৰ সহমত প্ৰকাশ কৰে ল'ৰাই ছোৱালীয়ে যদি পচন্দ কৰে তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত আপোনাৰ তামোল পাণ পেলোৱা বা বিয়াৰ দিন বাৰ দিন বাৰ ঠিক ঠাক কৰা এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত লয়